এক লাখ ত্ৰিছ হাজাৰ দুই লাখ পঁচপন্ন হাজাৰ পাঁচ লাখ চল্লিছ হাজাৰ আঠ লাখ বিছ হাজাৰ তিনি লাখ ঊনচল্লিছ হাজাৰ পাঁচশ ন লাখ তেত্ৰিছ হাজাৰ